মই তাঁতৰ এতিয়া ওচৰৰে বোৱাৰী ভতিজা বোৱাৰী দুজনী শিকালোঁ তাঁত দুইজনীকে তাঁত ব'বলৈ শিকালোঁ প্ৰথমতে লগাবলৈ বাতি কৰিবলৈ শিকালোঁ তাঁতখন বাতি কৰিবলৈ গামোচা লগাই দিলোঁ প্ৰথম লুঙি গামোচা নহয় লুঙি লগাই দিলোঁ প্ৰথমতে দুইজনীকে মাতিলোঁ আমাৰ পদূলিটো বৰ দীঘল পদুলিতে লগালোঁ আৰু লুঙি লগাই দিলোঁ দুইজনীকে লুঙি কেনেকৈ বাতি কৰিব লাগে দেখুৱাইছোঁ কেনেকৈ সিহঁতক বাতি কৰিবলৈ শিকাইছোঁ বাতি কৰি আকৌ ৰাছ ভৰাবলৈ শিকাইছোঁ ৰাছ ভৰাবলে শিকাই আকৌ চলাবলৈ শিকাইছোঁ চলাই চলোৱাৰ আগতে সিহঁতক আকৌ হেৰি কৰোঁতে চলাবলৈ আৰম্ভ কৰোঁতে আকৌ মূৰ কেনেকৈ তাঁতখনৰ মূৰ পাৰ কৰাই চিৰিডালে চিৰিচতাই মূৰ পাৰ কৰাব লাগিব মূৰ পাৰ কৰাবলৈ শিকাইছোঁ শিকাই চলা চলাবলৈ দিলোঁ দুইজনীকে মই চাই চাই দেখুৱাইহে আছোঁ আৰু সিহঁতক নিজে কৰাই আছোঁ এনেকৈ মূৰ পাৰ কৰা এনেকৈ চিৰিডাল এনেকৈ সোমোৱা সোমোৱাই মেলি হেৰি কৰি চলালে চলাই মেলি ইদিনাখন আকৌ তোমাৰ বৰ তুলিবলৈ বৰ প্ৰথমতে ৰাছ বাতি ৰাছফাললৈ ৰাছ বাতি তুলিব লাগে বৰ ৰাছ বাতি বৰ তুলিবলৈ শিকাইছোঁ বৰ তুলি প্ৰথমৰ বাতি তুলিয়ে আকৌ ইবাতি তুলিবলৈ হ'লে তোমাৰ আকৌ চিৰি ভৰাব লাগিব মূৰ পাৰ কৰাব লাগিব মূৰ পাৰ কৰাই আকৌ ইবাতি কি কয় তুলুঠা বাতি তুলিব লাগিব তুলুঠা চাইডে থকা বাতি ওপৰ দুবাতি আগেয়ে বৰ তুলি তুলাই ল'লোঁ ওপৰৰ বৰ দুবাতি আগে তুলি তুলি লয় আকৌ তাঁতখন লুটিয়াই দিলোঁ সেই দুবাতি তুলি শেষ হ'ল শেষ কৰি আকৌ তলৰ দুবাতি তুলিলোঁ তুলোৱালোঁ তুলোৱাই মেলি আৰু সিহঁতক শিকালোঁ আকৌ এনেকৈ হেৰি কৰ তুলোৱাই আকৌ বৰ তুলি হ'ল হৈ আকৌ শালত তুলিবলৈ শিকাইছোঁ দুইজনীকে শালত তোমাৰ তুলুঠা আৰু লাগিব আৰু এটা তুলুঠা দি সিহঁতক দুৰপতিখন কেনেকৈ খুৱায় ৰাছখনত দুপতি খোৱায় নাচনী জৰি কেনেকৈ খুৱায় আকৌ তোমাৰ কাণত দিয়া দুইটা কাণত দিয়া টান কৰিব লাগিব আকৌ গৰকা লগাব লাগিব আকৌ দুৰপতি জৰি লগাব লাগিব তোমাৰ আকৌ এইপিনি হেৰি ইয়াত কি কয় হলি ভৰাই আকৌ বোৱাফালে হলি ভৰাই আকৌ তুলুঠাটোত সূতা তিনিনেচাৰে আকৌ তুলুঠাটো মেৰিয়াব লাগিব মেৰিয়াই ল'লেহে হ'ব হেৰি কৰিবলৈ তেতিয়াহে হেৰি কৰিব পাৰিব ব'ব বৈ আকৌ সেনেকৈ ব'বলৈ লুঙিখন ব'বলৈ শিকালোঁ আৰু শিকাই পিনি আকৌ পুতল খোৱাব লাগিব এআঙুল বোৱালো বোৱা আকৌ পুতল পুতল খুৱাব লাগিব পুতল এইডাল পুতল মাকুৱে এনেকৈ মাকো বয় মাকো পেটত মহুৰা ভৰাই ভৰোৱাডাল কিৰিলি মাৰি বুলি কয় বোলো সেইবোৰ শিকাইছোঁ আৰু কিছুমানে গেন্ধেলি মাৰি বুলিও কয় কিছুমানে কিৰিলি মাৰি বুলিও কয় সেইডাল সেনেকৈ আৰু তাঁত চাত শিকাই শিকাই শিকাই এতিয়া দুইজনী তাঁতৰ প্ৰতি এনেকুৱা আগ্ৰহী এতিয়া মোক নিবিচাৰে সিহঁত দুজনীয়ে এই এতিয়া সিহঁত দুজনী একদম কেনেকৈ মানে তাঁতৰ প্ৰতি ইমান আগ্ৰহী হ'ল দুইজনী ইমান ধুনীয়াকৈ তাঁত চাত ব'বলৈ এতিয়া গামোচা চাদৰ সিহঁতক যিয়ে নিদিয়ক লাগিলে এতিয়া মোক শলাগি থাকে আৰু আপুনি ভাল শিকাই দিলে দেই তাঁতখন শিকাই এতিয়া সেইকেইজনী মোৰ পাছে পাছে মানে সিহঁতে গৈ আছে আৰু এতিয়া আকৌ কাপোৰ ব'ব হেৰি চিলাবলৈ মই কাপোৰ চাপোৰ মেখেলা চেখেলা এনেই যোৰা কাপোৰ মেখেলা সেইবোৰ চিলাওঁ আৰু সিহঁতেও চিলাবলৈ দিয়ে মই বোলো তহঁতে সিহঁতে হেৰি এই কাপোৰ কাপোৰ মোক দিয়াতকৈ তহঁতে নিজেই চিলাচোন শিক নিজে মোৰ ঘৰতে মেচিন আছে শিকচোন এনেকৈহে চাদৰ পতিটো এনেকৈ কাটি এনেকৈ চিলাবি ইয়ালৈকে চিলাবি মেখেলাখন এনেকৈ চিলাবি মোৰ আৰু সৰু ছোৱালীজনীকো মই মেচিনৰ কাম চব শিকাই ব্লাউজ খালী মই চিলাব নাজানো সেই ইভাগে মই সেই মেখেলা চাদৰ দহি বতা দহি চহী বাতিবলৈ চব শিকালোঁ সৰুজনীকো শিকালোঁ এতিয়া আকৌ ওচৰ বোৱাৰি দুজনীকো দহি বাতিবলৈ শিকাই দিলোঁ সেতি দুজনীও এতিয়া দহি বাতিবলৈ মোক নিদিয়ে মোক এনেই পইচাকেইটা তহঁতে দিয়াতকৈও এশ বিছ টকা এশ বিছ টকা পইচা দিয়াতকৈ তহঁতে নিজে দহি বাত এনেকৈ বাত তেনেকৈ বাত শিকাই দিলোঁ এতিয়া সিহঁতে নিজে দহি বাতে এতিয়া প্ৰথমতে সিহঁতক বোলো হেৰি এতিয়াতো বোৱাৰিকেইজনীলে এতিয়াতো ববিনৰ দিনতহে শিকালোঁ আগতে তহঁতে বোলো পাৰিলিহেঁতেন নেকি এতিয়াৰ বোলো সেই লেটাই উঘাই উঘাই উঘাই উঘাই তাঁত লগালিহেঁতেন এতিয়া ববিনকেইটা পাইছ কাৰণে ববিনকেইটা পোক কেনে কৰিছ আৰু কৰি এতিয়া সেই লগাব পাৰিছ আমিতো সৌ এতিয়া তহঁতে সাধু কথা বুলি ভাবিবি আমাৰতো ঢৌ উঠি যোৱাকৈ আমি হেৰি ব'লোঁ হেৰি তাঁত ব'লোঁ এতিয়াতো আৰু তহঁতে আৰু ববিনটো ঘূৰাইচ আৰু বৈচ আৰু মোৰ এতিয়া মোৰ ডাঙৰ ছোৱালীজনীক শিকালোঁ তাঁতখন মোৰ এতিয়া সৰুজনীকে কিন্তু মাজুজনীকে তাঁতখন শিকাবলৈ সিহঁতে পঢ়ি মানে মেট্ৰিক দিছিলেহে মোৰ মেট্ৰিক দিয়া পাছতহে তাতখন শিকাম আকৌ আগতে আকৌ স্কুললৈ গৈ থাকোতে যায়গৈ তাৰপৰা সিহঁতৰ দুজনী সৰু দুজনীক শিকাবলৈ নাপালোঁ ডাঙৰজনীয়ে মানে মেট্ৰিক দিয়ে তাই হেৰি তাঁতখন শিকাৰ অকমান আগ্ৰহো আছিলে তাইক শিকালোঁ তাঁতখন তাই এতিয়া ফুলে জালিয়ে তাতে বনে গোটেইখিনি জানে ফুলে চুলে ডাঙৰ ছোৱালীজনীয়ে জানে

এই খালী মাজুজনীয়ে অকল হেৰিহে জানে কি কয় দহি বাতিবহে জানে এইবোৰ নাজানে বৰকৈ এই তাঁতৰ হেৰি নাজানে তাইক বৈ দেহে তাইক জুতিয়ে প্ৰতি বৈ দিব লাগিব জুতিৰে গোটেইকেইজনীকে দিওঁ জুতিয়ে প্ৰতি বৈ এইভাগে এতিয়া সিহঁতক কৈছোঁ তাঁতৰ এতিয়া সিহঁতে সেইভাগে সেইভাগে কি কি লাগিব হেইয়ালে শিৱৰাতিলৈ গৈ পিনি তাঁতৰ বস্তু ক'ৰ মাকো আনিলে বোৱাৰিকেইজনীয়ে আকৌ হেৰি তুলুঠা ইয়াতে গাঁৱতে তুলুঠা বনোৱাই ল'লে মই বোলো যতৰ নালাগে যতৰ মোৰ ওচতে আছে বনোৱা পোক কেনে এতিয়া আকৌ সিহঁতে কোনে সদায় বোলে আপোনাৰ ওচৰলৈ গৈ থাকিব যতৰো বনাওঁ বনোৱাই ল'লে বনোৱাই লৈ সিহঁতে এতিয়া আৰু এতিয়া এই মোতকৈও চাৰহে হ'ল মই এতিয়া এক কেজিয়ে হেৰি দিগটো আঠখন আহে বানী এতিয়া সিহঁতেই একদম হেৰি পাকৈত এতিয়া সিহঁতহে উস্তাদি কেইখন আহে দিগত কেইখন আহে এক কেজিয়ে বানী কেইখন ওলাই এক কেজি এতিয়া সিহঁতহে এতিয়া স্মাৰ্ট হৈ গ'ল মই বোলো অঁ এতিয়া বোলো মোৰ কামেই নাই তহঁতৰহে কাম হ'ল বোলো সেই বুলি কৈছোঁ আৰু এতিয়া আকৌ হেৰি আৰু এজনীয়ে কৈ আছে শিকাবলৈ সৰু ছোৱালী এইবাৰ সেই মেট্ৰিক হেৰি দি মোক বৰমা তাঁতখন শিকাই দিব দেই তাঁতখন শিকাই দিব দেই মই বোলো আহিবি ববিহি আক হেৰি লগাই দিম বোলো মোৰ চব মহুৰা চুহুৰা বাতিবি প্ৰথমতে মহুৰা চহুৰা বাতিলেহে পাৰিবি বোলো এতিয়া আকৌ মহুৰা বাতিব লাগিব তোৰ তেতিয়াহে হেৰি বাতি শিকিলেহে ববিন বাতিব পাৰিবি আৰু সেইভাগে মানে শিকাইছোঁ আৰু সেই শিকাম আৰু বোলো আহিবি ভালহে পাম মই মহুৰাকেইটা বাতি দিলে বোলো বহুত তত পাওঁ সেইভাগে হেৰি কৰি শিকোৱাব লাগিব এতিয়া সেইভাগে শিকি এতিয়া সিহঁতে মোক লগালে এখন দুখন দিয়ে বাৰু হেৰি নিদিয়াকৈ নাথাকে দেই বোৱাৰিকেইজনীয়ে আপুনিয়ে শিকালে লওঁক আকৌ বুলি দিয়ে এতিয়া হেৰি কৰে এতিয়া সিহঁতেও লোকৰহে বয় এতিয়া এতিয়া লোকৰো বয় হেৰি হেৰি সমান সমান ভাগ কৰে আঠখন ব'লে চাৰিখন নিজে লয় চাৰিখন লোকক দিয়ে নহ'লেও নিজে সূতা কিনি আনিলে আকৌ বিকে সেনেকৈ এখন দুখন চবেই আকৌ ওচৰৰখিনিয়ে নাজানে নহয় তাঁত লগাব সেইখনক বিকে বিকি বিকি বিকি বিকি সিহঁতে এতিয়াও সিহঁতে বোলে ভাল বোলে শিকি ল'লোঁ যে সেই তাঁতখন বোলে তাঁতত আকৌ লাভ আছে লাভ নাই বুলি ক'ব নোৱাৰি কি বহুতে আজিকালি তাঁত ব'বলৈকেই মানুহৰ সময় নাই সময় নাই নহয় অকল হেৰি কৰিবলেহে হেৰি কি কয় আজিকালি ছোৱালীয়ে ক'ত তাঁত ব'ব জানিব আগ্ৰহ যি মানুহৰ আগ্ৰহ থাকিব সেইবোৰেহে পাৰিব আজিকালি আৰু ক'ত সেইবোৰৰ তাঁতলৈ ধান্দাই নাই ল'ৰা ছোৱালীৰ হেৰি কৰিবলৈহে হেৰি ছোৱালীও আগতে আকৌ ইমান হেঁপাহ এতিয়া মিছা ক'লে কি হ'ব মোৰ ছোৱালীকেইজনীৰে এতিয়া তাঁতৰ প্ৰতি সিমান ধান্দা নাই ক'ত আজিকালি ছোৱালীয়ে সেইকাৰণে সেইবোৰ ছোৱালীয়ে তাত পাঁচশ টকা বোলে ছশ টকা হ'লেও চাদৰখন কিনি নিব বোৱা চাদৰখন বোৱা চাদৰখন পিন্ধিও ভাল পায় সেইভাগে এতিয়া আগতকৈ আগতে বিকিবলৈ আমি সিমান লাভ নাপাইছিলোঁ এতিয়া আকৌ মোক তিনিখন চাদৰ বিকিলে মোৰ দহখনৰ হেৰি কি কয় হেৰি ওলাই যায় আকৌ এতিয়া দহখন কাপোৰ ব'বলৈ আকৌ খৰচটো ওলাই যায় তিনিখন চাদৰ ব'লে আজিকালি পইচা মানুহৰ বেছি হ'ল নহয় এতিয়া পায়ে আকৌ আগৰ যুগত আকৌ পইচা পাতি কম নহয় ক'ৰ এখন চাদৰত এশ টকা দিব পঞ্চাছ টকা দিব এতিয়া এশ টকা পঞ্চাছ টকা দিন নাই আৰু এতিয়া চব হাজাৰ টকা দিন হ'ল আৰু এনেকুৱা হ'ল সেইটো কাৰণে এতিয়া হেৰি কৰিব নোৱাৰে আৰু সেই কি কয় এতিয়া বোলো সেইভাগে হেৰি কৰি মেচিন চেচিন মোৰ এতিয়া সৰু ছোৱালীজনীয়ে সেইভাগে শিকি মেলি লোকৰ কাপোৰ চাপোৰ চব চিলাই কৰি এতিয়া এতিয়া তাই ব্লাউজো শিকিলেগৈ বেলেগতহে শিকি আহিলে ব্লাউজো চিলাই হেৰিও চিলাই মই বাৰু কাপোৰ কানিকেইটা চিলোৱা শিকাই দিলোঁ বাকীখিনি আকৌ ব্লাউজটো বেলেগত শিকাই পিনি সেইভাগে হেৰি কৰিলে আৰু